কালি মই এটা কুৰ্তি কিনিছিলোঁ ফেঞ্চি বজাৰৰ পৰা কাপোৰটো একেবাৰে আৰামদায়ক নহয় আৰু কাপোৰটোৰ সাপেক্ষে দামটো যথেষ্ট বেছি গতিকে মই কুৰ্তিটো পিন্ধি একেবাৰে ভালপোৱা নাই আৰু ই একেবাৰে কিনিবলগীয়া নহয়